আমাৰ পৰিয়ালত দেউল দেউলটোৱে মানে উদযাপন কৰে বেছিভাগ আৰু বেলেগ নকৰে আমি একশৰণ নাম ধৰ্মতো আমি দেউলটোৱে মানো তো আমি দেউলৰ কাৰণে আমি কীৰ্ত্তন ঘৰত যাওঁ কীৰ্ত্তনঘৰত সেৱা চেৱা কৰোঁ আমি মানে দেউলটো আমাৰ কাৰণে মেইন কাৰণ বৰপেটা জিলাত দেউলটো দেউল উৎসৱটো বহুত পালন কৰা হয় মানে তাতে বহুত আমাৰ মানে থাকে আমি আহোঁ নামঘৰত যাওঁ তাৰ পাছত তাতে যাই সেৱা চেৱা কৰোঁ আমি কি বোলে খা খাদ্য হ'ল এই লাৰু পিঠা বনায় তাৰ পাছত আমি পিন্ধো হ'ল সেই ধুতি পিৰণ আপাবিলাকে পিন্ধে আৰু আপিবিলাকে চাদৰ মেখেলা পিন্ধে আমি সেই কি বোলে দেউলত মানে দেউল হ'ল তিনিদিনৰ থাকে আৰু পাঁচদিনৰ থাকে দেউলত মানে গোঁসাইটো ঘূৰোৱা হয় তাৰ পাছত দেউলটো হ'ল সেই ফাকুৱাবিলাক মানে হোলী হোলীৰ কাৰণে দেউলটো মানে মানে কলীয়া বাবা বুলি এটা আছে আমাৰ কীৰ্ত্তনঘৰৰ ভিতৰে সেইটোক মানে তিনি পাক ঘূৰায় চাৰি পাক ঘূৰায় সাত পাক ঘূৰায় তাৰ পাছত য'ত দেউলৰ দিনা আমি মানে দেউলৰ পাছদিনা আমি ফাকুৱা খেলোঁ মানে হোলী খেলোঁ তাৰ নেক্সট তাৰ পাছত আমি সিদিনা ফাকুৱা চাকুৱা খেলি আমি গোঁসাই ঘূৰাব যাওঁ সাত পাক ঘূৰাওঁ কৰবা যাওঁ তাৰে নেক্সট কি বোলে আমি কি বোলে ধূতি বিৰণ পিন্ধি মানে নামঘৰৰ ভিতৰত যাওঁ তাতে এখন তাতে মানে যাওঁ তাতে আৰু আপিবিলাক সেই কি বোলে সেই পিন্ধি যায় কি বোলে চাদৰ মেখেলা পিন্ধি যায় আপাবিলাকে ধূতি বিৰণ পিন্ধি যায় তাৰ পাছত আমাৰ খা খাদ্য হ'ল আলু ভাজা কেইথেনবা খাওঁ তাৰ নেক্সট ৰুটি খাওঁ তাৰে নেক্সট এই লাৰু পিঠা বনায় তেল পিঠা বনায় সেইখিনি কৰে তাৰ নেক্সট তাৰ পাছত গোঁসাই ঘূৰি অহাৰ পিছত আহি বহুত ডাঙৰকৈ বনায় তিনিটা চাৰিটা তিনিদিন তিনিদিনৰ দিনা মানে চাদৰ মেখেলা পিন্ধি যায় আপিবিলাক আৰু আপাবিলাকে সেই ধূতি বিৰণ পিন্ধি যাই থাকে কীৰ্ত্তনঘৰত যায় নামঘৰত যায় তাতে সেৱা চেৱা কৰে তাৰপিছত গুৰু আসন আছে গুৰু আসনখন মানে তাতে আমি সেৱা কৰোঁ শংকৰদেৱ মাধৱদেৱে মানে আমাক এই একশৰণ নামধৰ্মটো মানে শিকাই থৈ গৈছে তো আমি তাতে এইবিলাক কৰি থাকোঁ নাম চাম গাওঁ কৃষ্ণৰ নাম গায় তাৰ পাছত বৰগীত গায় তাৰ পাছত লোকগীত গায় তাৰ পাছত হোলীৰ হোলীৰ মানে গানবিলাক গায় তাতে মানে বিভিন্ন এ বহুত বহুত মানে তাতে হেই কৰে উৎসৱ হেন টাইপৰ মানে পালন কৰে তাতে ডাঙৰ ডাঙৰকৈ তাৰ পাছত তাৰ পাছত তাতে সেই সেই হয় কি বোলে বহুত মানে মানুহ আহে দূৰৈৰ দূৰৈৰ পৰা বিদেশৰ পৰা আহে আহি তাতে মানে আমি তাতে কৰোঁ আমাৰ ঘৰৰ পৰা আমি যাওঁ যাই কীৰ্ত্তনঘৰত যাওঁ কীৰ্ত্তনঘৰত যাই মানে আমি তাতে সেৱা চেৱা কৰোঁ সেৱা চেৱা কৰি তাতে ৰাতিটো থাকি তাৰ পাছত গোঁসাই চোঁসাই ঘূৰাই গুচি আহোঁ গুচি আহি তাৰ পাছত আমি ঘৰ আহি ঘৰ আহি আমি নাম কীৰ্ত্তন কৰোঁ কৰি চৰি তাৰ পাছত আমি এই দেউলটো সমাপ্ত কৰোঁ মানে